পিঠিৰ বিষ ভাল কৰিবৰ বাবে আমাৰ গাঁৱত কিছুমান সৰু সুৰা প্ৰতিকাৰৰ ব্যৱস্থা লোৱা হয় যেনেকৈ গৰম পানীৰ সেক লোৱা হয় এৰেনা পাতত বালি গৰম কৰি বান্ধি লৈ সেই পাতেৰে পাত আৰু বালিৰে সৈতে পিঠিত সেক দিয়া হয় মিঠাতেল আৰু নহৰু মাটিৰ চাকিত গৰম কৰি সেই মিঠাতেলেৰে অলপ মালিছ কৰা হয় তাৰ পাছত এনেই সৰু সুৰা কিছুমান ব্যায়ামো কৰিব পাৰি আৰু যিমান কেতিয়াবা যদি বেছি বহুত বেছি হৈ যায় বিছনাত অকণমান আৰাম লোৱাই ভাল এইবোৰে কৰা হয় আৰু